আমি চৰাইবোৰ আকৰ্ষণ কৰিবৰ বাবে পিছ চোতালত বিভিন্ন ধৰণৰ সুন্দৰ ফুলৰ বাগিচা লগাব পাৰোঁ যিসকল চৰাই ফুলৰ ৰস চুহে সেইসকলে ফুলৰ ফুলৰ ৰস খাব পাৰে আৰু আমি বিভিন্ন ধৰণৰ শস্য বিচৰা চৰাইবোৰৰ কাৰণে আমি শস্য আহাৰ হিচাপে দিব পাৰোঁ চৰাইৰ বাবে বিভিন্ন ধৰণৰ বাসস্থানৰ যোগাৰ কৰি দিব পাৰোঁ চৰাইসমূহক যদি আমি বিভিন্ন ধৰণৰ সুন্দৰ এটা পৰিৱেশ দিওঁ গছ গছনি পৰা আদি কৰি সুন্দৰ এটা পৰিৱেশ দিলে চৰাইবোৰ আকৰ্ষিত সৰু হ'ব বুলি ভাবোঁ চৰাইবোৰৰ চৰাইবোৰ যেতিয়া আহে তেহেঁতক খেদা কুৰা নকৰি ঘৰতে ভাল কৰি খাবলৈ দিব লাগে বৰ্তমানলৈকে মোৰ ঘৰত খাদ্য প্ৰায় দি থকা হয় চৰাইবোৰৰ আৰু আমাৰ ঘৰৰ প্ৰায় পিছ চোতালত বহুসংখ্যক চৰাই বাস কৰে আৰু যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ আমাৰ ওচৰে পাঁজৰে বহু ধৰণৰ চৰাই ইতিমধ্যে আছেই আৰু সেইসকলক লৈ দানা প্ৰদান কৰি থকা কৰি থকা হৈছে